দৌৰে মানুহৰ মানসিক স্বাস্থ্য আৰু সুস্থতাত এক গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায় দৌৰি থাকিলে মানুহৰ স্বাস্থ্য ভালে থাকে মানুহৰ মাংসপেশী শক্তি বৃদ্ধি হয় মানুহৰ স্বাস্থ্য ভালে থাকে দৌৰাটো এক এক সুন্দৰ এক্সেৰ্চাইজ মানুহে দৌৰিব লাগে ৰাতিপুৱা শুই উঠি খালি ভৰিৰে বা জোতা পিন্ধিয়েই হওক আমি অলপ মৰ্ণিং ৱাক কৰিব লাগে মৰ্ণিং ৱাকৰ লগত আমি সংগতি ৰাখি দৌৰিবও লাগে দৌৰিলে মানুহৰ স্বাস্থ্য ভালে থাকে আৰু ৰাতিপুৱা শুই উঠিয়ে যদি আমি ভাত পানী খায় ভাত পানী নোখোৱাকৈ ভাত পানী নোখোৱাকৈ আমি অলপ দৌৰোঁ তেতিয়া আমাৰ স্বাস্থ্যত তেজ চলাচল হয় আমি বিভিন্ন দৈনন্দিন কামত আমি মনোযোগ দিব পাৰোঁ দৌৰি দৌৰি থাকিলে দৌৰি থকা সময়ত আমি বিভিন্ন ব্যক্তিক লগ পাওঁ বিভিন্ন ব্যক্তি লগ পাই তেওঁলোকৰ লগত বিভিন্ন ধৰণৰ কথোপকথন হয় তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব পাৰে তাৰে মই মোৰ এজন বন্ধু বুলি ক'লোঁ তেওঁৰ বন্ধুৰ লগত হোৱা অভিজ্ঞতা মই প্ৰকাশ কৰিব বিচাৰিছোঁ তেওঁ এজন ভাল দৌৰে তেওঁ এজন ভাল ব্যক্তি আৰু তেওঁ বহুত দৌৰিব পাৰে বহুতকণ দৌৰিব পাৰে মই আৰম্ভণিতে দৌৰিব নোৱাৰিছিলোঁ তেতিয়া তেওঁ মোক পিছৰ পৰা ঠেলি ঠেলি দৌৰাইছিলে মানে মই দহ মিনিটত যিটো বত্ৰিছশ কিলোমিটাৰ বত্ৰিছশ মিটাৰ দৌৰিব বিচাৰিছিলোঁ সেইটো পৰা নাছিলোঁ প্ৰথমতে সেইবাবে সেইবাবে মোৰ দাদাস্বৰূপে দাদাস্বৰূপে তেওঁ তেওঁ মোক ৰছী বান্ধিলৈ দৌৰাই কঁকালৰ ৰছী বান্ধাই দৌৰাই তেওঁ বত্ৰিছশ মিটাৰ দৌৰে তেওঁ লগতে মোকো দৌৰাই তেওঁ ইমানে এজন ভাল ব্যক্তি তেওঁ কি কৰে শুই উঠে ৰাতিপুৱা মোকো লৈ যায় মোক লৈ গৈ পিনি ফিল্ডলৈ নিয়ে ফিল্ডত নি পিনি দৌৰাই যেতিয়া মই নোৱাৰো বুলি কওঁ তেওঁ মোক পিতি পিতি দৌৰাইছিলে দৌৰিলে স্বাস্থ্যটো অ অতি ভালে থাকে সেইবাবে মানুহ দৌৰিব লাগে তেওঁ মোক বহুত দৌৰালে দৌৰাই দৌৰাই পিনি এতিয়া এই পৰ্য্যায় মানে মই দহ মিনিটত বত্ৰিছ বত্ৰিছশ মিটাৰ দৌৰিব পৰা মোক এজন ব্যক্তি বনালে সেইবাবে তেওঁৰ লগত তেওঁৰ লগত থকা সেই সেই সেই অভিজ্ঞতাটো আজিলৈকে মোৰ মনত আছে তেওঁ মোক যেনেকৈ দৌৰাইছিলে সেইবাবে আজি এই স্থানত মই ৰ'ব পাৰিছোঁ কাৰণ মই দহ মিনিটত বত্ৰিছশ মিটাৰ প্ৰথমতে কভাৰ কৰিব পৰা নাছিলোঁ কিন্তু এতিয়া মই দহ মিনিটত বত্ৰিছশ মিটাৰ সহজে যাব পাৰোঁ